মই ভাত খাই ভাল পাওঁ মই মাছৰ জোল লগত ভাত খাই ভাল পাওঁ টেঙা জোল এই তাৰপিছতে সি চালাড ভাল পাওঁ তাৰপিছত মই এই এটা লেম্বু দি পেলাই মই ভাত প্ৰিয় খাদ্য মই ভাত খাই ভাল পাওঁ